মই মোৰ পাকঘৰটো এক সুন্দৰভাৱে সুন্দৰকৈ সজাব বিচাৰোঁ অঁ পাকঘৰটোৰ বিভিন্ন ঠাইত বস্তুবোৰ সিচঁৰতি হৈ নথকাকৈ অঁ যিবোৰ বস্তু য'ত থ'ব লাগে তেনেধৰে ধৰণেৰে ভালদৰে থৈ এক সুন্দৰ কৰি তুলিব লাগে পাকঘৰটো অঁ পাকঘৰটোত পাৰিলে টাবত বা অন্যত ধৰণৰ কিবা পাত্ৰত

সেউজীয়া গছ বা সৰু পুলি ৰুই থ'ব লাগে যাতে পাকঘৰটো দেখিবলৈ শুৱনি হৈ থাকে আৰু তাৰপৰা অক্সিজেনটো পাব পাৰি লগতে পাকঘৰত ব্যৱহাৰ হোৱা খাদ্য বস্তু বনাওঁতে ৰান্ধোঁতে ব্যৱহাৰ হোৱা

পাচলি যেনে পিঁয়াজ নহৰু আদিবোৰ অঁ ৰুই থ'ব পাৰি টাবত অঁ আৰু প্ৰয়োজন হ'লে তাৰপৰা পাত চিঙি বা পাচলিটো উলিয়াই থ'ব পাৰি তাত নৰসিংহৰ দৰে নৰসিংহ ধনিয়া আদিৰ দৰে অঁ পাতৰ খেতিও কৰিব পাৰি আৰু পাকঘৰটো খুব ধুনীয়াকৈ অঁ থ'ব লাগে যাতে খাদ্য সামগ্ৰী খাদ্য বস্তু ৰান্ধোঁতে তাত কোনো ধৰণৰ দুৰ্গন্ধ ওলাব নোৱাৰে বা সেইবোৰ ভালদৰে চাফচিকুণকৈ ৰাখি আমি খাদ্য সামগ্ৰী বনাব পাৰোঁ আৰু পাকঘৰৰ ভিতৰত ডাষ্টবিণ জাতীয় তেনেধৰণৰ কোনো অঁ বচ ৰাখিব নালাগে ডাষ্টবিণ ৰাখিব নালাগে ডাষ্টবিণত অঁ বেয়া দুৰ্গন্ধ ওলোৱা অঁ কোনো বস্তু পেলাব নালাগে সামগ্ৰী পেলাব পেলাব নালাগে যাতে পাকঘৰটোত সেইসমূহৰ দুৰ্গন্ধসমূহ বিয়পিব নোৱাৰে তেনেদৰেই নিজৰ পাকঘৰটো পৰিপাটিকৈ ৰাখিব লাগে আৰু সেইটো আমাৰ দায়িত্ব